ফুৰিবলৈ যাওঁতে সুৰক্ষাখিনি মই যাওঁতে কৰি লৈছোঁ এতিয়া সকলো মই যাওঁতে এই বস্তু পাতি চব বান্ধি কুন্ধি লৈ আৰু লগতো মোৰ এজন লগত লগৰীয়া এজন যাব আৰু যাওঁতে আমি আমি মাইকী মানুহ যে আমি সেইকাৰণে সাৱধানে থাকিব লাগিব আৰু যাওঁতে আমি নিজৰ খোৱা বস্তুখিনি সামগ্ৰীখিনি লৈ গৈছোঁ সেইখিনিহে খাওঁ আমি ৰাস্তা পদূলিয়ে বা গাড়ী আমি যিকোনো বস্তু নাখাওঁ সেইটো কাৰণে আমি নিজৰখিনি নিজে সুৰক্ষা কৰি ৰাখোঁ আৰু এজনে টোপনি গ'লে এজনে সাৰে থাকোঁ সাৰে থাকা মানে আমি ক'ৰবালে অকণমান আঁতৰি গ'লেও এজনে থাকি পেলাইহে আমি এজনৰ ওচৰলৈ যাওঁ বা বেলেগ এজনৰ কথা পাতোঁ আমি সেইটো কাৰণে আমাৰ মাইকীবিলাকে মই এবাৰ হেৰিলৈ গৈছোঁ কালকাতা গৈছিলোঁ যাওঁতে মই ৰেলত একদম আমি তেতিয়া মানে সিমান যান বাহনৰ সুবিধা নাছিলে আৰু ৰেলতে গৈছোঁ ৰেলতে আহিছোঁ আৰু যাওঁতে আমি পেটিকুট পিন্ধি গৈছোঁ পেটিকুটত আমি জেপ চিলাই পেলাই তাতে আমি পইচা ভৰাই লৈ গৈছোঁ অঁ পইচা যাতে তাতে যাতে কোনো খেপিয়াব নোৱাৰে অঁ সেইটো কাৰণে আমি নিজক নিজে সুৰক্ষা দি পেলাই ফুৰিবলৈ যাওঁ সেইখিনিতে আকৌ থাকিলে নহয় মোৰ মানুহজন আকৌ হেৰিলৈ গৈছিলে প্ৰস্ৰাৱ কৰিবলৈ গৈছিলে প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে এইফালে ট্ৰেইন আহিলেই ট্ৰেইন আহোঁতে আৰু মানে আৰু তেখেত থাকিয়ে গ'ল আকৌ গাড়ী হেৰিয়াত তেওঁ বোলে আমাৰ লগত যোৱা কেইজন গ'লগৈ আৰু আমি সেই কালকাতাতে ৰখি দিলোঁ সেইয়া ৰখি দিয়াৰ পাছত যোনখন হোটেলত বা আছিলোঁ সেইখন হোটেলতপৰা আকৌ ৰিটাৰ্ণকে ঘূৰি আহিলোঁ ঘূৰি আহি আকৌ তাৰপৰাই আমি ফোনা ফোনি কৰিছোঁ আমাৰ লগৰকেইটালে লগৰকেইটাই ক'লে বোলে আমাৰ লগত অহা নাই সেইকাৰণে আমি আকৌ মানে সেইখন ট্ৰেইনত গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীতে ৰখি তিনদিনমান ৰখিলোঁ ফোনা ফোনি কৰি সেই হোটেলখনৰ নম্বৰ আনিলোঁ ফোনা ফোনি কৰি মেলি লৈ তেতিয়া তাকে এই মানুহজনে তিনিদিনৰ পাছত আহি ঘৰ ওলালেহি তাৰপাছতে আমি গুৱাহাটীপৰা আছোঁ গুৱাহাটীতে ক'লে যে হেৰি নহয় আমাৰ ঘৰৰ পৰা ক'লে বোলে হেৰি তোমালোকে আহা অঁ বোলে দাদাজন আহি পালেহি সেইবোৰেই মানে আমি সুৰক্ষাটো সেইটোহে অকণ অসুবিধা পালোঁ এনেকৈ আমি সুৰক্ষা আমি প্ৰতিটো মুহূৰ্ততে আমি ভালকৈ থাকিলোঁ আৰু তাৰপাছতে আৰু আমি ঘৰ পালোঁহি ঘৰৰ পাইহি সকলোৱে আৰু মানে চিন্তা ভাৱনাবোৰ এৰি দিলোঁ আৰু সেইয়া আমি ক'ৰবালে ফুৰিব লগা নিজক অকণমান সুৰক্ষা দিব লাগে তেতিয়াৰপৰা বেছি সাৱধান হ'লোঁ আৰু